মই পৰ্যটকৰ সৈতে কথা পাতিছিলোঁ তেখেতসকলে মোক আমাৰ ইয়াৰ কিছু জেগা দেখুৱাবলৈ কৈছিলে সেইমতে মই তেখেতসকলক বিশ্বনাথ ঘাট কাৰ্বি ব্লক এনেকুৱা কিছুমান জেগালৈ লৈ গৈছিলোঁ তেখেতসকলৰ লগত মই গৈ বহুত কথা শিকিব পাৰিলোঁ তেখেতসকলে জেগাবিলাক চাই তাৰ আকৃতিটো মনত ৰাখিছিল আৰু এখন বুকত অৰ্থাৎ বহীত লিখি লৈ গৈছিল আৰু তেওঁলোক বহুত ভাল মানুহ আছিল তেখেতসকলৰ লগত মোৰ কথা পাতি ভাল লাগিল